অ কি খবৰ হেল্ল' কি খবৰ ভাল ভাল ভাল কি কৰিছা ঘৰ আহিলা ন'

কি কৰি আছা এতিয়া অ ঠিক আছে আকৌ তেনে অ ঠিক আছে তেনে যাম পি পিছবেলা টাইমত কিবা কিবি পকৰী চকৰীকে খামগৈ নে কি কোৱা আছে আছে এয়া এই ওচৰতে আছে আমাৰ এক কিলোমিটাৰ মান হ'ব ইটো চাইডে নতুনকৈ দোকান এটা খুলিছে তাত পাই যাম মজা লাগে তাত ইভিনিং খোজকঢ়াও হ'ব ন' ইভিনিং ৱাক কৰাও হ'ব

অ ঠিক আছে তেনে তেনে পাছবেলা লগ পাম